নতুনকৈ গ নতুনকৈ জন্ম হোৱা গৰু ম'হৰ যত্ন ল'বলৈ হ'লে তেওঁলোকৰ পোৱালিবিলাকৰ ওপৰত চকু ৰাখিব লাগিব তেওঁলোকে কি গাখীৰ মাকৰ পৰা সম্পূৰ্ণ ধুনীয়াকৈ খাব পাৰিছেনে নাই পৰা সেইখিনি চাব লাগিব আৰু জন্ম হোৱাৰ পিছতে ওচৰত যদি ডক্টৰ আছে ডক্টৰক মাতি আনি তেওঁ যিখিনি ভেক্সিন আছে তেওঁ পৰা দিয়াব লাগে আৰু বিশেষকৈ পোৱালিক আৰু মাকক চাফ চিকুণকৈ ৰাখিব লাগে ঠাণ্ডা তেওঁ পাইছে নেকি যদি ঠাণ্ডাৰ ছিজন হয় তেতিয়াহ'লে ঠাণ্ডা দিনত অলপ জুই চুই জুই ধৰি বা তেনেকৈ বেৰা চেৰা দি ধুনীয়াকৈ তেনেকৈ গৰম পোৱাকৈ অলপ ৰাখিব পাৰিব লাগে ৰাখিব লাগে আৰু গৰম দিনত তেওঁলোকক অলপ মুকলিমূৰীয়া জেগাত বান্ধি পানী দুনি খুৱাই সম্পূৰ্ণৰূপে পানী খাইছে নে নাই খোৱা সেইখিনি সকলোখিনি চাব লাগে আৰু যদি মাকে যদি ঘাঁহ খাবলৈ মন কৰা নাই তেতিয়াহ'লে ডক্টৰৰ পৰামৰ্শমতে যিখিনি লাগে মানে ভিটামিন হওক কিবা তেনেকুৱা বা পোৱালিটো চেক কৰি থাকিব লাগে যে পোৱালিটোৱে গাখীৰ খাই যদি তেওঁ বেছিকৈ লেটিন কৰিছে তেতিয়াহ'লে তেওঁক ডক্টৰক দেখুৱাই যদি তেওঁক পেলুৰ কিবা দিগদাৰ হৈছে পেলুৰ ঔষধ খুৱাব লাগে আৰু মাকক প্ৰায় ভিটামিন খুৱাব লাগে যদি তেওঁ ঘাঁহৰ পৰা যিখিনি প্ৰটিন নাপাব পাৰে তেতিয়া তেওঁক ভিটামিন খুৱাব লাগে আৰু বাৰিষাৰ ছিজনত যদি ঘাঁহ কমে তেতিয়া তেতিয়া দানা পানী কিনাৰ আজিকালি বিভিন্ন ধৰণৰ মাৰ্কেটত দানা পায় দানা কিনি আনি সিমানখিনি খুৱাব লাগে